নৱজাতক শিশুসকলৰ সাধাৰণতে আমি পৰিষ্কাৰকৈ ৰাখিব লাগে বিশেষকৈ প্ৰথমতে আমি কাপোৰ পৰিপাটিকৈ পিন্ধাব লাগে কাপোৰ ৰেগুলাৰ ধোব লাগে তাত আমি কম পৰিমাণে ডেটল দিব লাগে আৰু পতককৈ ল'ৰাজনক সৰু ল'ৰাজনক বাহিৰৰ পৰা অহা মানুহজনক ল'ব দিব নেলাগে মানুহজনক হাত মুখ ধোৱাৰ পাছতে ল'ব দিব লাগে আৰু কিছুমান চিগেট বিড়ি চাদা তামোল খোৱা মানুহৰ পৰা আঁতৰত ৰাখিব লাগে যাতে ল'ৰাটো মুখত সেইবোৰ ধোঁৱাবোৰ নপৰে তামোলৰ গোন্ধ নপৰে তাৰ পিছতে পৰিৱেশটো আমি ভাল কৰিব লাগে বিশেষকৈ মাকজনী অকণমান পৰিষ্কাৰকৈ থাকিব লাগে তেতিয়া নৱজাতক শিশুটো সুস্থ হয় শাৰীৰিকভাৱেও সুস্থ হয় আৰু